আমাৰ গাঁৱৰ আদহীয়া লোকসকলে আজৰি সময়ত সময় কটাবলৈ সাধাৰণতে দবা খেলা দেখিবলৈ পোৱা যায় আৰু তাৰ লগতে লুডু কেৰমো তেওঁলোকে খেলে তাৰ মাজে মাজে তেওঁলোকে তাচপাতো খেলে বিশেষ সময়ত আজৰি সময় কটাবলৈ তেওঁলোকে এই কেইপদ খেলেই সাধাৰণতে খেলা দেখা যায় কিন্তু বিশেষ উৎসৱ কিছুমানত বিশেষকৈ মাঘৰ বিহুৰ দিনাখনি তেওঁলোকে ফুটবল ভলিবল দৌৰ প্ৰতিযোগিতা কলগছ বগোৱা টেকেলি ভঙা আদি খেলো খেলা দেখা যায় আৰু কিছুমান খেল আমাৰ সমাজৰ পৰা প্ৰায় এতিয়া আঁতৰি গৈছে যেনে ধৰক ঢেঁকী খেল বা বাঁহত উঠা খেল এই খেলসমূহ আগতে আদহীয়া লোকসকলে খেলিছিলে